অ' কওকচোন

হয় আপুনি ক'ৰ পৰা কৈছিলে বাৰু হয় কিবা ঔষধ পাতি কিবা ব্যৱহাৰ কৰিছে নেকি একো কৰিব পৰা নাই ন অ' এতিয়া আজিকালি কি হয় জানেনে এই এনেকৈ পানীলগা জ্বৰ হৈ থাকিলে মেডিকেল যাবই লাগে ডক্টৰৰ পৰামৰ্শ ল'ব লাগে নহ'লে আপোনাৰ নিজেই কিবা যদি ঔষধ আনি ফাৰ্মাচী পৰা খালে অলপ অসুবিধা হয় পিছলে গতিকেলে এটা কাম কৰক আপুনি গৰম পানী ব্যৱহাৰ কৰিব অলপ তাপা আপোনাৰ সুবিধা হয় যদি এপাক মেডিকেল গুচি আহিব হয় আজিকালি পানীলগা জ্বৰ এনেই সাধাৰণতে এইবোৰ চাই লোৱাটো বেছি ভাল ডক্টৰ পৰামৰ্শ কৰি যদি আপোনাৰ সুবিধা হয় আপুনি এপাক গুচি আহক দহটা মান বজাত পোৱাকৈ পাব পাব মই দুই নম্বৰ ৰুমতে বহোঁ আহিব

অ' হ'ব আগত ক'ৰবাত দেখাইছিলে আপুনি দেখাইছিলে এতিয়া চেক আপ কৰিছিলে নেকি নাই কৰা হয় হয় ঠিকে আছে আপুনি আহক ইয়াতে চেক আপটো কৰি চাই ল'ব লাগিব আপোনাৰ চুগাৰটো বৰ্তমান কেনেকুৱা হৈ আছে কিমান কি আছে তাপা আগৰ যিখন প্ৰেছক্ৰইব আছিলে প্রেছক্ৰাইবটোও লৈ আহিবচোন ঠিক আছে আপুনি আহিব তেতিয়া দেই অ' ঠিক আছে দিয়ক